হেল্ল' হেল্ল' হয় কওক অঁ ভালেই ভালেই কওকচোন কিয় ফোন কৰিলে হয় অঁ অঁ কওকচোন অঁ কোৱাচোন কেনেকুৱা ধৰণৰ বা কি অঁ বৰ্তমান সংস্কৃতি আৰু আগৰ দিনৰ সংস্কৃতিৰ মাজততো বহুত পাৰ্থক্য আহি গ'ল ন আগতে যিটো সংস্কৃতি আছিলে আহোমৰ দিনৰ যোনটো সংস্কৃতি আছিলে বৰ্তমান তেনেকুৱা সংস্কৃতিটো এতিয়া নাই আহোমৰ দিনত ধৰাচোন এই বিহু চিহুবিলাক যি হ'লেও ৰংঘৰ কাৰেংঘৰতে হৈ গৈছিলে আৰু এতিয়াতো সেইটো হৈ থকা নাই আৰু শংকৰদেৱ মাধৱদেৱেও বহুতখিনি সংস্কৃতিৰ ওপৰত অৱদান আগবঢ়াই থৈ গৈছে যেনে সতীদাহ প্ৰথা আছে তাৰপিছত বাল্যবিবাহ এইবিলাকৰ ওপৰতো যথেষ্টখিনি গুৰুত্ব আছিলে আৰু এতিয়াৰ দিনততো ইমান হেৰি নাইকিয়া আৰু

অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে আহিব ন এদিন টাইম লৈ হ'ব দিয়ক